হেল্ল' কওকচোন অঁ এতিয়া মানে তাঁতশালৰ বিষয়ে মানে মানুহ দৰকাৰ হৈছিলে মোক সেইকাৰণে ফোন কৰিছিলোঁ

মানে মোক আপুনি আনি দিব লাগিব মোৰ লগৰ ধৰক কেইগৰাকীমান তাঁতশাল আমি তাঁত ব'ব লাগিব সকলোখিনি ধৰ আমি যা যোগাৰ কৰি ল'ব লাগিব যা যোগাৰ কৰি পেলাই আমি একেলগতে আটায়ে বৈ কাটি ধৰ আমি তাঁতশালৰ গামোচা চাদৰ মেখেলা সেইবোৰ বিক্ৰী কৰিব লাগিব তেতিয়া ধৰ আমাৰ উপাৰ্জনটো বৃদ্ধি হ'ব সেইকাৰণে ধৰ আমাক মানে কেগৰাকীমান আমাক কৰ্মচাৰী প্ৰয়োজন হৈছে অঁ

তেতিয়া আমাৰ গাঁৱলীয়া শিপিনীসকল ধৰ উন্নত হ'ব আমি নিজৰ ঘৰতে মানে তাঁতশাল পাতি আমি কেইবাগৰাকীও আমি অসমীয়া ধৰ মহিলা আমি স্বাৱলম্বী হ'ব পাৰিম আমি ধৰ নিজৰ আমাৰ অসমীয়া কাপোৰ মেখেলা চাদৰ আমি বজাৰত বিক্ৰী কৰিব পাৰিম

অঁ

অঁ ঠিক আছে মই চেষ্টা কৰিম তোমালোকেও আগবাঢ়ি আহিবা আমি যাতে আমাৰ অসমীয়া শিপিনী কাপোৰ মেখেলা চাদৰবিলাক আমি দূৰত দূৰত আমি প্ৰদৰ্শন কৰিব পাৰোঁ যাতে আমাক কাপোৰ কানিবোৰ লৈ চবেই মানে উপকৃত হয় ভাল পায় লগতে আমাৰ অসমীয়া সমাজত ধৰ মহিলাসকল আমি স্বাৱলম্বী হ'ব পাৰিম

তোমালোকে যাতে আটায়ে আগবাঢ়ি আহা সকলোৱে আমি লগে ভাগে কামবোৰ আগবঢ়াই নি আমি ধৰ ডিব্ৰুগড় তিনিচুকীয়া তাৰ উপৰিও আমি অসমৰ বাহিৰতো লাগে আমাৰ পাৰিলে আমাৰ নিজৰ হাতে বোৱা কাপোৰ আমি বজাৰত আমি প্ৰদৰ্শন কৰিব পাৰোঁ

অঁ

ঠিক আছে তোমালোকে আটায়ে আগবাঢ়ি আহিবা আমি যাতে আমাৰ অসমীয়া মহিলাসকল আগবাঢ়ি যাব পাৰোঁ নিজৰ বোৱা কটা নিজে হাতে বৈ আমি নিজেই আমি নিজেও উপকৃত হ'ম আনকো উপকৃত কৰি কিনে আমি যাতে বজাৰত আমাৰ নিজৰ কাপোৰ কানি আমি উলিয়াই কিনি সকলো ফালৰপৰা আমি যাতে আনন্দ উপভোগ কৰিব পাৰোঁ